আমাৰ পৰিয়ালত মানুহ নাই বেছি মাইকী মানুহকেইজনীয়ে আছে মতা মানুহ বুলিবলৈ নাই এই মতা মানুহৰ কাম মাইকী মানুহৰ কাম আমি গোটোৱেইখিনিয়ে কৰোঁ তাৰমানে মই গোটেইখিনি কৰোঁ ৰাতিপুৱা শুৰি উঠি চাহ তাহ বনাই খাই আজৰি হৈ চাহ তাহ বনাই খাই আজৰি হৈ গৰু ছাগলী উলিয়াওঁ উলিয়াই কৰি গোবৰ চোবৰ পেলাই চফা কৰি গা চা ধুই ভাত পানী বনাই খাই আজৰি হওঁ কোৰ কটাৰী মাৰিবলৈ যাওঁ আৰু হাবি চাবি তামানে যিমানখিনি কৰিব লাগে আৰু সিমানখিনি কৰোঁ আৰু তাৰ মানে আৰু খৰি মাৰি সকলোখিনি কামেই কৰিব লাগে ঘৰত ভাত বনাব লাগে পানী আনিব লাগে পানী মানে এইবোৰ ঘৰৰপৰা হেৰি টেপতে আহে ভাত পানী বনাই খাই বৈ আজৰি হৈ গা পা ধুই আৰু আৰু বনাই কৰি খাওঁ খাই গৈ আহোঁ এই কথা চথা পাতি অকণমান দেৰি শুওঁ বৰ কিবাখন লাগিলে অকণমান শুই থাকোঁ অকণমান আৰু গৰুকেইটা এৰাল দিবলৈ বহুত দূৰণিত যাবগৈ লাগে গৰুকেইটা এৰাল চেৰাল দি কৰি আহি আৰু ভাত পানী বনাই কৰি খাই বৈ য'ত ত'ত কিবাকিবি কৰোঁগৈ আৰু তাৰমানে ক'ত কোৰ মাৰিব লাগে ক'ত কটাৰী মাৰিব লাগে শাক পাচলি খেতি কৰিব লাগে ক'ত কি কৰিব লাগে সেইবোৰ কৰি থাকোঁগৈ আৰু খৰি কাটিবগৈ লাগে খৰি কাটি আনো ধান এই চববোৰ কাম তাৰমানে ময়ে কৰিব লাগে আৰু ঘৰখনত তাৰ কাৰণে যিমানখিনি কাম কৰিব লাগে গোবৰ পেলাব লাগিব চোতাল সাৰিব লাগিব ঘৰ সাৰিব লাগিব ক'ৰবাত কিবা এটা কাম কৰিবলৈ যাব লাগিব তাৰমানে গোটেইখিনি কাম তাৰমানে মইয়ে কৰিব লাগে তাৰমানে এতিয়া নকৰিলেতো উপায় নাই ঘৰখনত আৰু মানুহ নাই যি বাৰু এজনী ছোৱালী আছে এজনীও বেমাৰী এজনী কলেজলৈ যায় কলেজলৈ যোৱাজনী ভাত পানী খোৱাই সেয়া পঠিয়াইছোঁ আহিছোঁ বেমাৰীজনী ঘৰতে থৈ আহিছোঁ এতিয়া দৰ্জা চজা মাৰি তলা মাৰি থৈ আহিছোঁ জপনাত এতিয়া উপায় নাই আৰু মই এতিয়া তাৰমানে এতিয়া সোনকালে যামগৈ বুলি ভাবিছোঁ এতিয়া কামটো কৰি হোৱাই নাই নহয় এতিয়া কামটো কৰি হ'লেহে তাৰমানে এতিয়া যামগৈ আৰু তাৰমানে